হেল্ল' দাদা

মই পৰিয়ালটোৰ লগত মই শ্বিলঙলৈ যাম বুলি ভাবিছিলোঁ আপোনাৰ পৰা মই কেব বুক কৰিয়েই থাকোঁ দেখোন তাকে কেব বুকিং কৰি থাকোঁহে আপোনাৰ পৰা কিবা ৰেহাই পাম বুলি সুধিলোঁ হ'ব নি বাৰু ৰেহাই দুশ টকামান ৰেহাই লওক আৰু প্ৰ'ম' ক'ড আছে মোৰ প্ৰ'ম' ক'ডটোৰ কাৰণে মই সেয়েও ক'লো আপোনাৰ পৰা মই আগতো তেনেকৈ লৈছোঁ আৰু সেইকাৰণে ক'লো যদি হয় দুশ টকামান কমাওক মোৰ এই জিপে' আছে মই তাতে দি দিম হ'বনে বাৰু হ'ব হ'ব দিয়ক গৈয়ে থাকোঁ আপোনাৰ হেৰিতে লৈয়ে থাকোঁ আগৰ পৰাই সেইটো কাৰণে কিবা এটা পাম বুলি আশা কৰিছোঁ আকৌ প্র'ম' ক'ড থকাৰ কাৰণে ঠিক আছে জিপে' কৰি আছোঁ হ'ব দিয়ক